আমি হাঁহ কুকুৰা পোহোঁ গৰু ছাগলী চব পোহোঁ আমি আমি সেইবোৰ কাৰণে টকা পইচা আমি সেই উপাৰ্জন কৰোঁ গাড়ী পুৰাবিলাক চব মৰি গ'ল তাৰপা আকৌ বেলেগৰ পৰা আনিলোঁ এতিয়া মানে আকৌ হৈছে আৰু পোৱালি হৈছে কুকুৰা আছে পাঁচজনীমান এই নহয় এটা মৰিলে বেমাৰ হ'ল ছাগলী পুহিছিলোঁ আগতে এতিয়া মানে নাই পোহা এ হেৰি হ'ল বেমাৰ হ'ল মৰিলে আকৌ আনিব ল ল'ব লাগিব ছাগলী গাহৰিও আগতে পুহিছিলো এতিয়া নাই পোহা আকৌ পুহিম অলপ পাছত কেইদিনমান পাছত এতিয়া খাহ খৰালিত পুহিম আৰু সেইবোৰ পৰা আমি আৰু উপাৰ্জন কৰো আৰু কুকুৰা দুটামান আকৌ আনিম বুলি ভাবিছো এনেকা লোকেল এই কুকুৰা কিনি আনিম অলপ সৰহকৈ পুহিম বুলি ভাবিছো গঁৰালটো ডাঙৰকৈ বনাইছোঁ আৰু ইয়াতে কুকুৰা পুহিম আকৌ সেইটো তেনেকুৱাকৈ কৰি আছো এতিয়া কুকুৰা এটাত ছশ সাতশ গ্ৰামমান হৈছে দুটামান কুকুৰা বিকিব লাগিব এইকেইটা কুকুৰা আকৌ এটা কুকুৰা দাম হেৰি টকা পঞ্চল্লিছ টকা লোকেল কুকুৰা ইয়াত আনিব লাগিব এশমান এইবাৰ আনিব লাগিব এইবাৰ এশমান আনি ভালকৈ পুহিম আৰু তাৰপিছতে আকৌ এতিয়া গৰু ল'ম বুলি ভাবিছোঁ এজনী আগতে আছিলে গৰু মৰি গ'ল এতিয়া আকৌ ল'ব লাগিব দুজনমান বিকিলো ছাগলীও বিকিলো হাঁহো বিকিলো এতিয়া আছে তিনিজনীমান আকৌ এতিয়া কণী পাৰি উমনি দিব লাগিব কণী পাৰি আছে কুকুৰাও পাৰিছে হাঁহেও পাৰিছে তেনেকৈ কৰি আছোঁ আৰু হাঁহ উমনি দিম কুকুৰা উমনি দিব লাগিব কুকুৰাই কণী পাৰিয়ে আছে হাঁহো উমনি দিব লাগিব কুকুৰা উমনি দিব লাগিব